এতিয়া আমি সৰু হৈ থকাৰ পৰা বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ পৰিৱৰ্তন হৈছে প্ৰথমতে মই ক'ব বিচাৰোঁ আগতে লেণ্ডফোন আছিলে লেণ্ডফোনত তেতিয়া বহুকেইঘৰ মানুহৰ মাজত মাত্ৰ এটাই লেণ্ডফোন আছিলে আৰু এটা এটা অঞ্চল লৈ পেলাই এটা এটা পি চি অ' আছিলে আৰু সেই পি চি অ' বিলাকত দীঘলীয়া লাইন লাগিছিল মানুহৰ আৰু সকলোবিলাকে লাইনত থিয় হৈ থাকি বহু সময় অপেক্ষা কৰিহে এটা এটা ফোন কৰিব পাৰিছিলে আৰু তাৰকাৰণে পইচা দিবলগীয়া হৈছিলে এটা পইচা ভৰাব লাগে আৰু তেতিয়াহে ফোন কৰিব পৰা গৈছিলে তাৰ পিছতে আগতে আছিলে কেবোল টি ভি কেবোল টি ভিত আৰু তাতে টি ভিৰ এখন এণ্টেনা আছিলে আৰু তেনেকৈ টি ভি চলিছিলে একেবাৰে প্ৰথম অৱস্থাত টি ভিবিলাকৰ মানে স্ক্ৰিণটোত কালাৰফুল নাছিলে ব্লেক এণ্ড হোৱাইট আছিলে আৰু লাহে লাহে সেইটো কালাৰফুল হ'ল তেতিয়াৰ যুগত বা তেতিয়াৰ দিনত এটা অঞ্চলত হয়তো এটাই টি ভি থাকে যেতিয়া ভাৰত আৰু পাকিস্তানৰ খেল হয় তেতিয়া গোটেই অঞ্চলৰ মানুহটো মানুহ আহে আহি পেলাই এঘৰতেই ভিৰ বা কৰিছিল আৰু কৰি পেলাই সেই খেল উপভোগ কৰিছিল আৰু তাৰপাছত লাহে লাহে যেতিয়া টি ভিত ৰামায়ণ মহাভাৰত এনেকুৱা ধৰণৰ ধাৰাবাহিকবোবিলাক দিবলৈ আৰম্ভ কৰিছিল সেই তেতিয়া বহুখিনি ঠাইৰ মানুহ সৰুৰ পৰা ডাঙৰলৈকে সকলোবিলাক মানুহে আহি পেলাই নটা বজাৰ লগে লগে টি ভিৰ সন্মুখত বহি লৈছিল আৰু টি ভি লগাই পেলাই সকলোৱে চাইছিলে টি ভি চোৱাটো আগতে তেতিয়া বহু ডাঙৰ কথা যেন আছিলে লাহে লাহে যুগৰ পৰিবৰ্তন হ'ল আৰু তাৰপিছতে বিভিন্ন ধৰণৰ কোম্পানীবিলাকৰ পৰা সৰু সৰু ফোন ওলাইছিল সেইবিলাক কি ব'ৰ্ড থকা ফোন আছিলে কি বোৰ্ড নহয় কি পেড থকা ফোন ওলাইছিল তাতে নম্বৰবিলাক টিপিব লাগে আৰু টিপি পেলাই ফোন কৰিবলগীয়া হৈছিল তাৰপিছতে

লাহে লাহে নকিয়া ফোন ওলাইছিলে নকিয়া ফোন সেইখিনি সময়ত প্ৰায় সকলোৰে ঘৰে ঘৰেই হৈছিলে বা নাথাকিলেও ওচৰৰ মানুহৰ এঘৰলৈ কৰা হয় আৰু ধৰক এজন মানুহলৈ ফোন কৰিবলগা হৈছে তেওঁৰ তাত ফোন নাই তেতিয়াহ'লে ওচৰৰ কাৰোবাৰ ঘৰৰ ফোন নাম্বাৰ ৰখা হৈছিল আৰু ফোন কৰা হয় আৰু সেই মানুহঘৰলৈ মানুহজনে মানে তেতিয়া মানে আহি পেলাই ফোনটো লয়হি তাৰপিছত লাহে লাহে বিভিন্ন ধৰণৰ কোম্পেনীবিলাক ওলালে তাৰপিছতে আকৌ তেতিয়া তেতিয়াৰ দিনত মানে পুৰণি দিনত ৰাস্তা ঘাট সকলোবিলাক কেঁচাই আছিলে আৰু গৰুগাড়ী চলিছিলে আজিকালি গৰুগাড়ী নেদেখাই হ'ল যুৱ প্ৰজন্মই সৰু সৰু ল'ৰা ছোৱালীয়ে গৰুগাড়ী মানে কি চিনিয়েই নেপায় আনকি এতিয়া গৰুগাড়ীৰ চকাটো মাত্ৰ সজাবলৈহে ব্যৱহাৰ কৰে তেতিয়াৰ দিনত কিন্তু আটাইতকৈ বেছি গৰুগাড়ীয়েই চলিছিল কিন্তু যুগৰ পৰিৱৰ্তনৰ লহে লগে লগে ৰাস্তা ঘাটবিলাক উন্নত ধৰণৰ হ'ল আৰু আৰু লাহে লাহে গাড়ীবিলাক চলিবলৈ ধৰিলে বিভিন্ন ধৰণৰ গাড়ী চলিলে আগতে ওলাইছিলে ফৰ জিৰ' ছেভেন চিক্স জিৰ' ছেভেন সেইবিলাক গাড়ীতে মানুহবিলাকে অহা যোৱা কৰিছিল আৰু এখন বাছৰ কাৰণে মানুহে বহু সময় অপেক্ষা কৰিছিল কাৰণ দিনটোত হয় ৰাতিপুৱা নহয় দুপৰীয়া নহয় সন্ধিয়া এনেকৈ নিৰ্দিষ্ট সময় আছিল আৰু সেই সময়ৰ ভিত্তিতে মানুহবিলাকে অহা যোৱা কৰিছিল কিন্তু লাহে লাহে বিভিন্ন ধৰণৰ গাড়ী মটৰ হ'ল আনকি এতিয়া ইমানেই মানুহবিলাকে গাড়ী লোৱা হ'ল যে এতিয়া ৰাস্তাবিলাকত ট্ৰেফিক জাম বহুত বেছি হৈছে সেইবিলাকৰ কাৰণেই তাৰপিছতে ৰাস্তা ঘাট উন্নত হ'ল ফলত যাতায়তৰো সুবিধা হৈছে তাৰপিছতে আহিলে মোবাইল এতিয়া নকিয়া ফোনৰ পিছৰ পৰাই বিভিন্ন ধৰণৰ ফোন আহিলে যেতিয়াই ইণ্টাৰনেটৰ ব্যৱস্থা আহিল প্ৰথমতে কম্পিউটাৰতহে নেট কেফেবিলাকত গৈ পেলাই আমি ইণ্টাৰনেট দহ মিনিটৰ কাৰণে বা পোন্ধৰ মিনিটৰ কাৰণে এটা বিশেষ পইচা দি পেলাইহে আমি সেইটো ল'ব পাৰিছিলোঁ কিন্তু বৰ্তমান আজিকালি মোবাইলতে প্ৰত্যেকৰে হাতে হাতে অনবৰতে চৌবিছ ঘণ্টাই ইণ্টাৰনেট সেৱা উপলব্ধ গোটেই পৃথিৱীখনেই এতিয়া এখন গোলকীয় গাঁৱত পৰিণত হৈছে সকলো পৃথিৱীৰ ইকোণৰ পৰা সিকোণলৈ যিকোনো খবৰ ক্ষন্তেকতে অৰ্থাৎ চেকেণ্ডৰ ভিতৰতে পাবলৈ সক্ষম হৈছে আনকি এতিয়া পৃথিৱীৰ পৰা বিভিন্ন ধৰণৰ ৰকেট উপগ্ৰহ ৰকেট পঠিয়াই পেলাই বিভিন্ন ধৰণৰ গ্ৰহৰ সম্ভেদ পোৱা গৈছে তাত জীৱৰ সন্ধান পাবলৈও সক্ষম হৈছে আনকি তাত মানুহৰ কাৰণে বাতানুকুল পৰিৱেশ পাব নে নাই সেইবিলাকৰো আজিকালি সম্ভেদ পোৱা গৈছে

বৰ্তমান যি হাৰত প্ৰযুক্তিবিদ্যাৰ উত্তৰণ হৈছে সেইটো চাবলৈ গৈ পেলাই এটা কথা আমি নুই কৰিব নোৱাৰোঁ যে ইয়াৰ নিশ্চয় বেয়া দিশো আছে অৰ্থাৎ যেনেকৈ সকলো বস্তুৰে এটা ভাল আৰু বেয়া দিশ থাকে ঠিক তেনেকৈ উন্নত প্ৰযুক্তিবিদ্যাৰো এটা বেয়া দিশ আছে এতিয়াৰ নৱপ্ৰজন্মই অকল মোবাইলটো মোবাইলটোতে তেওঁলোকৰ উপ সময়খিনি অবাবতে নষ্ট কৰে হয় মোবাইলৰ বহুখিনি উপযোগীতা আছে মোবাইলৰ ইণ্টাৰনেট সেৱাৰ জৰিয়তে বহু ধৰণৰ তথ্য সংগ্ৰহ কৰিব পৰা যায় কিন্তু মোবাইলৰ বেয়া ব্যৱহাৰে তেনেকৈয়ে নৱপ্ৰজন্মৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে গতিকে আমি এই ক্ষেত্ৰত সজাগ হোৱা উচিত যে আমি মোবাইলটো বা যিকোনো ধৰণৰ উন্নত প্ৰযুক্তিবিদ্যা আমি কেনেকৈ ব্যৱহাৰ কৰিম কাৰণ সকলো বস্তুৰে ভাল আৰু বেয়া দিশ আছে এতিয়া এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব যে আমি তাৰ কোনটো দিশ ব্যৱহাৰ কৰিব বিচাৰোঁ সামান্য বেজিটোৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ ৰকেট মহা

ডাঙৰ ডাঙৰ ৰকেট আনকি এৰোপ্লেন আনকি অতিশয় ধ্বংসকাৰী এট'ম বোমা মানুহে বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ফলত সৃষ্টি কৰিব পাৰিছে এই সৃষ্টিবিলাকৰ নিশ্চয় কিছুমান ভাল দিশ আছে কিন্তু যদি ইয়াৰ বেয়া ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে ইয়াৰ বহুখিনি অপকাৰ হ'ব পাৰে এটা বোমাই যদি এখন ঠাইত পোলোৱা হয় তেতিয়াহ'লে সেই ঠাইৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস হ'ব পাৰে ঠিক তেনেকৈ এই উন্নত প্ৰযুক্তিবিদ্যাৰ ফলত ৰাস্তা ঘাট বনোৱাৰ নামত বা কল কাৰখানা উদ্যোগ আদি বনোৱাৰ নামত যি হাৰত গছ গছনি কটা হৈছে সেই হাৰত গছ গছনি কাটি থাকিলে আমাৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হয় আৰু গছ গছনিৰ অভাৱত গোলকীয় তাপমাত্ৰা বৃদ্ধি পাইছে ফলত বৰ্তমান গৰমৰ দিনত বহুখিনি উষ্ণতাৰ পৰিৱৰ্তন হৈছে আৰু মেৰু অঞ্চলৰ বৰফো গলিবলৈ আৰম্ভ কৰিছে ফলত বিভিন্ন ধৰণৰ প্ৰজাতিৰ বস্তু দূৰ্লভ হৈ গৈছে আৰু কিছুমানতো একেবাৰেই অস্তিত্ব নাইকিয়া হৈ গৈছে এইবিলাকৰ পৰা বাছিবলৈ আমি বহনক্ষম উন্নয়ণ উন্নয়ণৰ দিশত আগবাঢ়িব লাগিব যাতে

পৰিৱেশৰ লগতে ভালকৈ আমি জীয়াই থাকিব পাৰোঁ য'ত আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণেও এটা পৰিৱেশ এৰি থৈ যাব পাৰোঁ সেইকাৰণে আমি গছ বিভিন্ন ধৰণৰ গছ গছনি ৰোৱাত আমি গুৰুত্ব আৰোপ কৰিব লাগে আৰু এটা ভাল পৰিৱেশ পাবৰ কাৰণে চেষ্টা কৰিব লাগে তাৰোপৰি আমি পৰিৱেশ সুৰক্ষাৰ কথা আমি ল'ৰা ছোৱালীৰ কিতাপত অন্তৰ্ভুক্ত কৰিব লাগে যাতে এই জৈ নতুন নতুন প্ৰযুক্তিবিদ্যাবিলাক শিকাৰ লগতে পৰিৱেশৰো যাতে একো কোনো বিনষ্ট নহয় সেইটো আমি চাব লাগিব আৰু আমি ভৱিষ্যতটো সুৰক্ষা কৰিব লাগিব বিভিন্ন ধৰণৰ জীৱ জন্তুকো লগতে সুৰক্ষা দিব লাগিব কাৰণ এটা পৰিৱেশত সকলোবিলাক মিলিহে এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠে কিন্তু যদিহে য উন্নত প্ৰযুক্তিবিদ্যাৰ ফলত এটা এটা জীৱ যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে নিশ্চয় পৰিৱেশৰ ভাৰসাম্য নাইকিয়া হৈ যাব